হয় মই শুনি ভাল পাইছোঁ লাইভ অনুষ্ঠান জুবিন গাৰ্গৰ আৰু মোৰ খুবেই ভাল লাগিছে কাৰণ তাতে তেওঁ ইমান ধুনীয়া ধুনীয়াকৈ কথা কয় আৰু তেওঁ আমাৰ গোটেই অসমৰেই নহয় ভাৰতবৰ্ষৰেই এজন ধুনীয়া আইডেল হয় তেওঁ আমাৰ অসমৰতো প্ৰত্যেক গৰাকী মানুহেই ভাল পায় জুবিন গাৰ্গক আৰু তেওঁৰ লাইভ অনুষ্ঠান চাইয়েই মই বহুত ভাল পাওঁ